কিহেৰে খালি ভাত মই এনেই বিচনাতে পৰি আছোঁ বৰ চোকা অ' ৰ'দডাল ক'চোন ক'ত ধৰিবিগৈ অ পাই আমাৰ ভাইটিয়ে কোৱা শুনিছিলোঁ চৰলা বিলত হেনো গোটেই মাছবোৰ ৰ'দত পেই পুলুঙা দি উপঙি দিছে মানুহৰ বোলে দ'ম চালনি নিয়াই চালনি নিছে জকাই নিয়াই জকাই নিছে সবে একদম জালুকনী বোৱাই জালুকনী বাইছে যোনে যেনেকৈ পাইছে ঢেৰ মাছ ধৰিছে হেনো শুনিছিলোঁ কোৱা যাৱ নেকি অই ছোৱালী হেৰি নহয় মোৰ আকৌ জোকলৈ ভয় লাগে নহয় মাছ ধৰিবলৈ যাব নোৱাৰোঁ পাই হয় নেকি আৰু দুজনীমানক ক' আকৌ কাক কৈছ' কৈছনি

অ আজি যাবিনে কাইলৈ যাবি অকণমান দেৰিকৈ আহ নহ'লে এতিয়া এই দুপৰখনতে যাৱনে অ লৈ ল' কি ক'ত পাৱ লৈ ল' ময়ো চাওঁচোন বুট তিয়াই থোৱা আছিলে বুটকে লৈ লওঁ টিফিনত ভৰাই অ হ'ব দে লৈ ল' কিহেৰে ধৰিবি ইহঁতি কি আনে আনক জালুকনীখন লৈ লওঁ তয়ে ময়ে জালুকনী বাম হ'ব নাই অ আহ ন'হলে যাওঁ অকণমান দেৰিকৈ ওলাই আহ অ ওলাম আৰু এতিয়া সেই ৰ'দডাল বৰ চোকা যে এতিয়া এই দুপৰতে নাযাওঁ অকণমান লাহে ধীৰে ওলাই যাম গধূলিলৈকে যি পাওঁ ধৰিম আৰু গোটেই মানুহখনে হেনো দ'ম দ'ম মাছ ধৰিছে শুনিছোঁ কোৱা অ অ বেলি পৰাৰ আগতে আহিম বাৰু হ'ব আহ তেতিয়াহ'লে দেই ওলাই মেলি অলপ দেৰিকৈ অ হ'ব দে